উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ হিচাপে কামৰূপ মহানগৰ জিলা সকলোৱে জানে গতিকে কামৰূপ মহানগৰ জিলাত বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষিক লোকে বাস কৰে ইয়াৰ প্ৰধানত বিভিন্ন জনগোষ্ঠীয় ভাষাৰ লগতে হিন্দী ইংৰাজী বেংগুলী অসমীয়াৰ লগতে অন্যান্য কিছু ভাষাৰো সংযোজন হয় বিভিন্ন জনগোষ্ঠীয়ে নিজৰ স্বভাষাৰ ব্যৱহাৰ কৰিবলৈ বিভিন্ন অঞ্চলত চেষ্টা কৰে আৰু তাৰ লগতে বিভিন্ন ভাষিক লোকে ইয়াৰ লগত পৰম্পৰাগতভাৱে মিলি জুলি থাকিবলৈ বিভিন্ন ভাষাৰ সলনিও অসমীয়া ভাষাটোক মূল ভাষা হিচাপে লৈ গুৱাহাটী মহানগৰত সকলোৱে একাতাৰে বাস কৰি আছে ইয়াৰে ভিতৰত বিভিন্ন জনগোষ্ঠীৰ কথা ক'বলৈ গ'লে বড়ো জনগোষ্ঠী বা মিচিং জনগোষ্ঠী বা আহোম জনগোষ্ঠীৰ স্থান সুকীয়া তেওঁলোকৰ সুকীয়া সুকীয়া বৈশিষ্ট সুকীয়া খাদ্য সম্ভাৰ বা সুকীয়া সংস্কৃতি আছে গতিকে সেইসমূহ সংস্কৃতিৰ মাজত সমিল মিল ভাৱেৰে গুৱাহাটী মহানগৰত যি সাংস্কৃতিক ঐক্যভূমি হিচাপত পৰিচিনিত হৈছে গোটেই বিশ্বতেই এই গুৱাহাটী মহানগৰৰ সমন্বয়ৰ যি ধাৰা এই ধাৰাটোক এটা উপমা হিচাপে লৈ সকলোৱে এতিয়া এই মহানগৰক সন্মান কৰিবলৈ বাধ্য হৈছে এইকাৰণেই যে যি বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষিক ধৰ্মা ধৰ্মাৱলম্বী লোকে ইয়াত বাস কৰে যদিও অসমীয়া ভাষাটোক মেইন ভাষা হিচাপে লৈ নিজৰ নিজৰ স্বকীয় জনগোষ্ঠীয় পৰিচয়সমূহ লগত লৈ সুকীয়াভাৱে বাস কৰিবলৈ সক্ষম হৈছে গতিকে গুৱাহাটী মহানগৰখনৰ কাৰণে এইটো এটা আটাইতকৈ শুভ লক্ষণ যে বিভিন্ন ভাষা ভাষিক ধৰ্মা ধৰ্মাৱলম্বী লোকৰ লগতে বিভিন্ন জনগোষ্ঠীৰ লোক ইয়াত বাস কৰে এই বাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজৰ স্বকীয়তা বজাই ৰাখে যদিও ইয়াত মূল সুঁতিৰ অসমীয়া হিচাপত পৰিচয় দিয়ে আৰু মূল ভাষা অসমীয়া ভাষাক কৈ বা অসমীয়া সংস্কৃতিক ৰক্ষা কৰি এই গুৱাহাটী মহানগৰ বা কামৰূপ মহানগৰ জিলাখনত বসবাস কৰে